মোৰ ব্যৱসায় বুলি ক'লে সাধাৰণতে গৰু আৰু মোৰ গাহৰি আছে গৰুখিনি মই বিশেষকৈ এজন মই কৰ্মচাৰী ৰাখিছোঁ তেওঁক মই মাহেকীয়া বেতন দি ৰাখিছোঁ আৰু তেওঁ সেইখিনি ভাল ধৰণে যত্ন লয় আৰু গাহৰি কেইটা আছে মাইকী গাহৰি দুজনী আছে আৰু মাজে মাজে মই সেই মাইকী গাহৰিকেইজনী আপদাল কৰোঁ আৰু গাহৰি গঁৰালবিলাক মই ভাল ধৰণে চফা কৰি আপোনাৰ খানা ৰেচন পাতি আদি যোগান ধৰোঁ সিহঁতক আৰু

আৰু সিহঁতৰ বেমাৰ আজাৰ হ'লে মই ডক্টৰ মাতি আনো আৰু ডক্টৰৰ পৰামৰ্শমতে মই সিহঁতক বেজি চেজি দি থাকোঁ মাজে মাজে আৰু গৰুখিনিৰ পৰা মই ভাল ধৰণেই হৈছোঁ তাত মানে গাখীৰ গাইৰ পৰা মই অলপ গাখীৰো পাওঁ সেই গাখীৰ বিকি মোৰ ঘৰখনো অলপ চলিব পৰা হয় আৰু গাহৰিকেইজনী পোৱালী বিকিও মই ঘৰখনৰ পৰা কিছুমান টকা তেওঁ উৎপাদনৰ পৰা পাওঁ গাহৰিৰ পৰা আৰু সেইগতিকে মই গাহৰি আৰু গৰুৰ প্ৰতি বেছিকৈ ইণ্টাৰেষ্ট দিছোঁ গৰু আৰু গাহৰিয়ে মোৰ এতিয়া ব্যৱসায়ত ভাল ধৰণে আগুৱাই যাব পৰা হৈছোঁ